মই তিনিচুকীয়াৰ বাসিন্দা মোৰ গাঁও তিনিচুকীয়াৰ বৰ বৰগুৰিৰ বাসিন্দা ডিষ্ট্ৰিক্ট তিনচুকীয়া মোৰ মই মোৰ আশে পাশে থকা জেগাডোখৰ বৰ ধুনীয়া আৰু তিনিচুকীয়া এখন মিনি বিজনেচ প্লেচ ইয়াত ব নানা বাহিৰৰ পৰাও মানুহ আহি ইয়াত ব্যৱসায় কৰে আৰু সকলো ধৰণৰ ব্যৱসায় ইয়াত উপলব্ধ ওচৰতে গুইজান নদীখন আছে তাৰোপৰি ইয়াত অইল ফিল্ড আছে ডিগবৈ ক'ল মাৰ্ঘেৰিটাত ক'ল ফিল্ড আছে তাক যাক কয় সোণ কেঁচাসোণ আৰু পনীয়াসোণ দুয়োটাই আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত আৰু মোৰ ওচৰে পাঁজৰে ওচ শিৱ মন্দিৰো কেবাটাও আছে টিলিঙা মন্দিৰ আছে শিৱধাম আছে ৰাধা কৃষ্ণ মন্দিৰ আছে তাৰোপৰিও ওচৰতে কৰ্ট কাছাৰীখিনিও আছে